অসমৰ ব্যৱসায়িক খণ্ডই উদ্যোগশীলতা বা ব্যৱসায়িক উন্নয়নৰ উৎসাহ যোগাই বা প্ৰচাৰ কৰিবলৈ হ'লে উদ্যোক্তাসকলে নিশ্চয় উৎপাদন কৰা দ্ৰব্য বা সামগ্ৰীসমূহ উচিত মূল্যত বিক্ৰী কৰিব লাগিব উদ্যোক্তাৰ বিষয়ে বিভিন্ন ঠাইত প্ৰচাৰোঁ চলাব লাগিব প্ৰয়োজন সাপেক্ষে ব্যৱসায়িক খণ্ডই উদ্যোক্তাসকলক বিভিন্ন দিশত সহায়ৰ হাত আগবঢ়াব লাগিব তেতিয়াহে অসমৰ উদ্যোক্তাসকল যথেষ্ট পৰিমানে উপকৃত হ'ব পাৰিব